আমাৰ বাগিচাখনত ৰুৱা গছ গছনিবোৰত যেতিয়া ফুল ফুলে তেতিয়া খুবেই আমি উৎফুল্লিত হওঁ কাৰণ ফুল ফুলিলে এনেকুৱা লাগে আমাৰ জীৱনতো এটা নতুন দিশ আৰম্ভ হৈছে ফুল দেখিলে এনেকুৱা অনুভৱ হয় আমাৰ